আমাৰ মাজত বহুতো কলা থাকে আৰু এই কলাৰ ভিতৰত এটা অতি উৎকৃষ্ট কলা হৈছে লিখা এটা কলা লিখাৰ মোৰ যিহেতু লিখাৰ এটা অভ্যাস আছে আৰু মই প্ৰায় ক কবিতা বা গল্প এনেধৰণৰ কিছুমান লিখি ভাল পাওঁ কবিতাৰ ক্ষেত্ৰত যেতিয়া আমি এটা পৰিস্থিতিৰ সন্মুখীন হওঁ বা এটা ভাল লগা পৰিৱেশৰ সন্মুখীন হওঁ তেতিয়া আমাৰ হৃদয়ৰ পৰা বা মনৰ পৰা নিজে নিজে কি কিছুমান শব্দ সৃষ্টি হৈ আহে আৰু সেই শব্দবোৰ আমি আমাৰ বহীত লি লিপিবদ্ধ কৰোঁ আমাৰ মনোভাৱক আমি বহীত লিপিবদ্ধ কৰোঁ আৰু এটা এটা কবিতাৰ সৃষ্টি হৈ উঠে কিন্তু কেতিয়াবা সেই কবিতাবোৰ যেন ছন্দ বা লয় মিল নহয় আৰু শুনিবলৈ বেয়া হয় তেতিয়া আমি পুনৰ কবিতাটো বিবেচনা কৰি চাওঁ বিশ্লেষণ কৰি কৰি চাওঁ যাতে আমাৰ কবিতাটোৰ যি ভাৱ সেয়া আমি বুজি উঠে আমাৰ পাঠকে বুজি উঠে বা শুনোতাসকলে বুজি উঠে আৰু পঢ়িবলৈ ভাল পায় আৰু শুনিবলৈ ভাল পায় কিন্তু তথাপিতো যদি আমাৰ নিজৰ দ্বাৰা কবিতাটি লেখনিটো সম্পূৰ্ণ হৈ নুঠে তেতিয়াহ'লে আমাৰ যি আমাৰ শিক্ষাগুৰু শিক্ষাগুৰুসকলৰ আমি সহায় লওঁ আৰু তেওঁলোকে যিবোৰ আমাক শব্দ বা শৈলী প্ৰদান কৰে আমি আমি সেইবোৰ প্ৰয়োগ কৰোঁ আৰু সেই প্ৰয়োগৰ দ্বাৰা আমাৰ লিখনিৰ এটা ৰস যি ভাৱ সেয়া উৎকৃষ্ট মাধ্যমত বিয়পি পৰে আৰু আমাৰো নিজৰ লিখনি পঢ়ি এটা সুকীয়া আনন্দ অনুভৱ কৰোঁ আৰু তেতিয়া আমি অনুভৱ কৰোঁ যে যিহেতু আমি নিজে লিখি এটা মাদকতা লাভ কৰোঁ তেতিয়াহ'লে নিশ্চয় পাঠকে সেই কবিতা বা গল্প পঢ়ি নিশ্চয় এটা সুকীয়া মাদকতা অনুভৱ কৰিব এই ক্ষেত্ৰত আমি বহুতো ড্ৰাফ্ট ব্যৱহাৰ কৰিবলগীয়া হয় কাৰণ একেবাৰতে কোনো এটা বস্তু লিখি প্ৰস্তুত কৰি উলিওৱাটো সম্ভৱ নহয় বা যদিও হয় সেয়া সুৱলা নহয় আৰু শুৱনি নহয় বা পাঠকৰ বাবে উৎকৃষ্ট নহ'বও পাৰে গতিকে আমি বাৰে বাৰে লিখি ব্যৱহাৰ কৰি নতুন নতুন শব্দ বাক্য ব্যৱহাৰ কৰি যি সৃষ্টি কৰোঁ তাৰ দ্বাৰা আমেৰ আমাৰ যি লিখনিৰ ভাৱ প্ৰতিস্ফুট হৈ উঠে তাৰ দ্বাৰা আমাৰ এটা লিখনি সফলতা অৰ্জন কৰে গতিকে আমাৰ ৰিভাইছ কৰা বা ড্ৰাফ্ট বে ব্যৱহাৰ কৰা বা আন কোনোবা সহায় লোৱা এটা লিখনিৰ বাবে এজন ব্যক্তিৰ বাবে খুবেই প্ৰয়োজন বুলি মোৰ অনুভৱ হয়